মই মোৰ চাকৰিৰ চাকৰি আৰু কেৰিয়াৰৰ কেৰিয়াৰৰ ভৱিষ্যতৰ বিষয়ে বহুত ছিনচিয়াৰ হওঁ আৰু সেইকাৰণে মই মোৰ চাকৰিৰ পৰা মই মোৰ চাকৰি এখন ভাল পৰ্যায়ত থ থাকে কৰিব বিচাৰোঁ ভাল এখন ভাল এখন চৰকাৰী চাকৰি কৰিব পাৰিলে ভাল হয় আৰু মই মোৰ চাকৰি বেংকিঙৰ বিষয়ত বেংকিঙৰ বিষয়ত কৰিবলৈ ভাল পাওঁ আৰু যদি মই বেংকিঙৰ বেংকিঙৰ লাইনত কামটো আছে মোৰ চাকৰি আৰু মই কেৰিয়াৰটো গঢ়াব পাৰোঁ তেনেহ'লে মই মোৰ মই মোৰ মোৰ সপোনখন সম্পূৰ্ণ কৰি কৰিব পাৰোঁ বুলি ভাবি ভাবিব পাৰিম সেইকাৰণে মই সকলো সময়তে বেংকিঙৰ জ বেংকিঙৰ লগত জড়িত সকলো খবৰখিনি মই ল'বলৈ প্ৰয়োজন প্ৰয়োজন হিচাপে ভাবোঁ প্ৰয়োজনীয় হিচাপে ভাবোঁ আৰু বেংকিঙৰ লগত জৰিয় বেংকিঙৰ লগত জড়িত সকলো কামবিলাক মই লগে ভাগে কৰিবলৈ আশা কৰোঁ আৰু ভাল পাওঁ অনলাইনত অনলাইনত কৰিব অনলাইনত কৰিব পৰা কামবোৰ সকলো প্ৰায় ভাগেই মই কৰোঁ আৰু মই কৰোঁ আৰু কেৰিয়াৰৰ কেৰিয়াৰৰ ভৱিষ্যত হিচাপে মই ভাল লাইন বুলি ভাবোঁ বেংকিং বেংকিং বেংকিং আৰু বিজনেছ বেংকিং আৰু বিজনেছত বিজনেছ বেংকিংটো কৰিব পাৰিলে মোৰ মোৰ সপোন হিচ বেংকিংটো আচলতে মোৰ সপোন হিচাপে ভাবোঁ আৰু যদি কোনো এটা ক'ৰ্ছ কৰি মই বেং কোনো এটা কৰ্ছ কৰি মই চৰকাৰী বেংক চৰকাৰী বেংকৰ কৰ্মচাৰী হিচাপে নিজৰ কেৰিয়াৰ চুজ কৰিব পাৰোঁ তেনেহ'লে মই মই সুখী হ'ম সেইকাৰণে মই সকলো সময়তে বেংকৰ লগত জড়িত যিকোনো খবৰ যিকোনো ধৰণৰ খবৰ আৰু প'ষ্ট বাহিৰ হ'লে যিকোনো সময় যিকোনো ধৰণৰ প'ষ্ট বাহিৰ হ'লে সেইখিনি মই ফৰ্ম ফিল আপ কৰিবলৈ প্ৰয়োজনীয় বুলি ভাবোঁ দৰকাৰ বুলি ভাবোঁ সেইকাৰণে মই সকলো সময়তে মই সকলো সময়তে বেংকিঙৰ লগত জড়িত সকলো খবৰ পাতি সকলো খবৰ পাতি লওঁ ইয়াৰ ইয়াৰ উপৰি ইয়াৰ উপৰি মোৰ ইয়াৰ উপৰি মোৰ কেৰিয়াৰৰ ভৱিষ্যত হিচাপে মই বেংকিঙক বেংকিঙকে বেছি যোগদান কৰিম বেংকিঙৰ লগত জড়িত বেংকিঙৰ লগত জড়িত মোৰ আমাৰ আমাৰ পৰিয়ালত থকা মোৰ ডাঙৰ ভাইজন বেংকিঙৰ লগত জড়িত আছে সেইকাৰণে মই সৰু সৰুৰে পৰা দাদাক বেংকিং বেংকিঙৰ লগত জড়িত থকা কামবিলাক কৰি কৰাৰ সময়ত চাওঁ আৰু সেইবিলাকে মোৰ মোৰ দাদাৰ দাদাৰ পেচণ্টবিলাক বহুত ভাল লাগে সেইকাৰণে মই বেংকিঙক মোৰ মোৰ ভৱিষ্যত হিচাপে ভৱিষ্যত কেৰিয়াৰ ভৱিষ্যত হিচাপে বাছনি কৰি বাছনি কৰি ল'ব বিচাৰিছোঁ সেইকাৰণে মই সকলো সময়ত বেংকিঙৰ লগত জড়িত থাকি বেংকে বেংকৰ লগত জড়িত থাকোঁ আৰু মোৰ গাঁৱৰ ওচৰত থকা ব্ৰাঞ্চ ব্ৰাঞ্চ আৰু কাষ্ট'মাৰ ছাৰ্ভিচ পইণ্টৰ সকলো আমাৰ ইয়াতে মোৰ পাৰ্ট টাইমত যাই পঢ়ি থাকোঁ আৰু কেনেকুৱা ধৰণৰ কাম কৰে সেইবিলাক